হয় আমি পৃথিৱীৰ যিমান ভাষা আছে ভাষাৰ ভিতৰত অসমীয়া ভাষাটো অসমীয়া ভাষাটো আটাইতকৈ বেছি শব্দ থকা ভাষা বুলি কোৱা হয় বৰ্তমান সময়ত অসমীয়া ভাষাটোৰ গুৰুত্বতা কমি আহিছে কাৰণ আমাৰ প্ৰধানকৈ অসমীয়া ভাষা অসমৰ প্ৰধানকৈ জাতীয় ভাষা আৰু আমাৰ মাতৃভাষা অসমৰ মাতৃভাষা অসমীয়া আৰু আশা আমাৰ অসমীয়াসকলে বা অসমৰ ৰাজ্যৰ লোকসকলে ভাৱে বৰ্তমান অসমীয়া গোটেই বিশ্বত বাস কৰিবলে হ'লে আগবাঢ়ি যাবলে হ'লে ইংৰাজীটো বেছি প্ৰয়োজন অসমীয়া ভাষাটোৰ প্ৰতি আৰু তেনেকুৱা এটা ভুল ধাৰণা কৰি লোৱা হয় কিন্তু আমি পাহৰি যাওঁ যে আচলতে আমি ল'ৰা ছোৱালীয়ে হওক বা ভৱিষ্যতে বেলেগ এটা ভাষা শিকিবলৈ হওক প্ৰথমতে আমি নিজৰ মাতৃভাষাটো আচলতে অসমীয়া ভাষাটো গুৰুত্ব দিব লাগিব নিজা আমি নিজৰ মাতৃভাষা অবিহনে আচলতে বেলেগ আন এটা ভাষাও বোবা গতিকে আমি অসমীয়া ভাষাটো যদি নাজানো তেতিয়া আন এটা ভাষাও আমি সচৰাচৰ শিকিবলৈ অলপ অসুবিধা হয় বুলি ভাবোঁ সেইকাৰণে গতিকে অসমীয়া ভাষাটোৰ বিষয়ে কিছু ভুল ধাৰণা আমাৰ অসমীয়া লোকসকলৰ হৈছে আৰু আমি এইবোৰ সমাধান কৰিবলৈ হ'লে ভুল ধাৰণা আঁতৰাবলৈ আমি আচলতে অসমীয়া ভাষাটো সকলোৱে ঘৰত ক'ব লাগিব আমি ছাত্ৰ ছাত্ৰী অসমীয়া মাধ্যম বিদ্যালয়বোৰত পঢ়াব লাগিব আৰু অসমীয়া ভাষাটো আমি বিশ্বদৰবাৰত আগবঢ়াই নিবলৈ হ'লে আমি কিছুমান আজি এতিয়া এপ্ছ কিছুমান অসমীয়া ইংৰাজী ডিক্সনাৰী তেনেকুৱাকৈ আমি সৃষ্টি কৰিব লাগিব আৰু আমি বিশ্বদৰবাৰত কিছুমান অসমীয়া ভাষাৰ কিছুমান সংস্কৃতিৰে কিছুমান দেখুৱাব লাগিব মই নিশ্চয় ভাবোঁ তেনেকৈ আমি অলপ হ'লেও সমাধান কৰিবলৈ পাৰিম এনেকৈ আমি অসমীয়া ভাষাটোৰ অলপ জীয়াই ৰাখিবলৈ পৰা যাব